মই ভাৰতীয় খাদ্য ৰান্ধি ভাল পাওঁ মই প্ৰায় বস্তুবিলাকে ৰান্ধিবলৈ ভাল পাওঁ গতিকে কিয়নো পিঠা বৰপিঠা তিলপিঠা লাডু আৰু সেইখিনি বস্তু আমি বনাওঁৱে আৰু মই তাৰ উপৰিও ঘৰখনত মই ভাত ৰান্ধি ভাত ৰান্ধোতে বহুত কিবাকিবি বনোৱা হয় সেইখিনি ৰান্ধি ভাল পাওঁ মই নতুন নতুন বস্তুবোৰ বনাই ভাল পাওঁ যেনেধৰণে মই ঘৰত কেতিয়াবা বিহু আহিলে কাটা নিমকি বনাওঁ নিমকি বনাওঁ নাৰিকলৰ লাডু বনাওঁ তিলৰ লাডু বনাওঁ আৰু সেইখিনি বস্তু বনাওঁ আও তাৰ উপৰি আমি যিখিনি জলপান ঘৰত তৈয়াৰ কৰা হয় চিৰা ভজা মুৰি ভজা সেইখিনি ভাল পাওঁ আমাৰ অসমীয়া মানুহে সেয়া খাই ভাল পায় আৰু মই ৰান্ধিও ভাল পাওঁ মই মাংস বনাই ভাল পাওঁ আৰু পনিৰ বনাই ভাল পাওঁ তাৰ উপৰি মই বিভিন্ন ধৰণৰ চবজি বনাওঁ আৰু মই ৰান্ধি ভালে পাওঁ গতিকতে আমাৰ মহিলাৰ যিহেতু ৰান্ধিবই লাগে ঘৰত প্ৰায়খিনি বস্তুৱে সদায় খাবৰ বাবে ৰন্ধা হয় তাতে মই ছালাড বনাই ভাল পাওঁ আৰু যিখিনি আচাৰ বনাই ভাল পাওঁ আমি বিভিন্ন ধৰণৰ আচাৰ বনাওঁ জলফাই আচাৰ আমলখি আচাৰ আমৰ আচাৰ আৰু সেইখিনি ভাল পাওঁ আৰু লগতে ভাতটো বনাই ভাল পাওঁ পোলাও বনাই ভাল পাওঁ